হয় মই ফটো ল'বলৈ ভ্ৰমণ কৰিছোঁ অৰুণাচল ভালুকপুং আদিবোৰ ঠাইত যিহেতু তাত বহুত ধুনীয়া হয় ফটো ল'বলৈ আৰু তাত বহুতো পাহাৰ নদী আদি আছে সেয়ে মই তাত ভ্ৰমণ কৰি পাইছোঁ ফটো ল'বলৈ ভাৰতৰ এনেবোৰ কিছুমান ঠাই আছে য'ত নেকি মই ফটো ল'বলৈ যাব বিচাৰোঁ আৰু সেই ঠাইবোৰ হৈছে কাশ্মীৰ আৰু লাডাখ কাশ্মীৰৰ বিষয়ে সবিশেষ ক'বলৈ হ'লে মই এইখিনি ক'ম যে কাশ্মীৰ হৈছে ভাৰতীয় উপমহাদেশৰ উত্তৰতম ভৌগোলিক অঞ্চল কাশ্মীৰৰ আনন্দময় আভাৰ কেতিয়াও শব্দত প্ৰকাশ কৰিব নোৱাৰি বৰফৰ হিমবাহ প্ৰাচীন মনোৰম পৰ্বত ঘন অৰণ্য সেউজীয়া ঘাঁহনি নদী কাশ্মীৰৰ বিষয়ে সকলোবোৰ সৰ্বাধিক ধুনীয়া আৰু সেয়েহে এই ধুনীয়া ঠাইত মই ফটো ল'বলৈ যাব বিচাৰোঁ আৰু এখন হৈছে লাডাখ লাডাখৰ উচ্চ দেশ ভাৰতৰ এক সুন্দৰ অঞ্চল বৰফৰ পৰিষ্কাৰ নীলা আকাশ ঘূৰি ফুৰা নদীৰ সৈতে অনুবৰ পৰ্বত লাডাখ আৰু সেয়েহে এনেবোৰ অঞ্চললৈ মই ফটো উঠাবলৈ যাব বিচাৰোঁ